হেল্লো দাদা মই অথনিতেই এটা খাদ্য অৰ্ডাৰ দিয়াৰ সময় হৈ গৈছে কিন্তু এতিয়ালৈকে খাদ্য আহি পোৱা নাই মই খাবলৈ অতি ভোকত ৰৈ আছোঁ সেইবাবে সোনকালে খাদ্যটো পঠিয়াই দিয়ে যেন